অঁ মোৰ থৈ দিয়া জেগাত দেখুন স্কুটিখন নাই স্কুটিখন হেৰাই থাকিলে কিন্তু এতিয়া থানালৈ মই ইমেইল এটা কৰি মেইল কৰিব লাগিব মোৰ স্কুটিখন থোৱা জেগাত নাই এটা মোৰ নাম ললিতা বড়ো থানা হ'ল খুমটাই তি চাৰি তিনিআলিতে থৈছিলোঁ স্কুটিখন স্কুটিখন নম্বৰ হৈছে নাইন ছেভেন থ্ৰী জিৰ' আৰু স্কুটিখন চি চি কেমেৰা যদি আছে স্কুটিখন পোৱা যাব স্থানীয় ৰাইজে দেখিছে যদিও মোক অৱগত কৰিব স্কুটিখন বিচাৰি পালে মই নথৈ সুখী হ'ম থানালৈ গৈ মই আৰক্ষীক জনাই থওঁ এ